ক'ভিড মহামাৰী হোৱাৰ কাৰণে আমাৰ অঞ্চলত ভ্ৰমণ আৰু পৰ্যটনত বহুতো প্ৰভাৱ পেলাইছে কাৰণ ক'ভিড নাইণ্টিনে মানুহৰ যাতায়ত কৰিব পৰা নহয় কাৰো ঘৰ ইঘৰ সিঘৰলৈ যাব নোৱাৰি আৰু বিশেষকৈ বজাৰ সমাৰবিলাক বন্ধ কৰি থোৱা হৈছে কাৰণ মানুহৰ হেম গেম হ'ব বুলি ডিষ্টেঞ্চটো মানি চলিব লাগে মুখত মাক্স ব্যৱহাৰ কৰিব লাগে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ক'ৰবালে গ'লে মানুহৰ স্পৰ্শত থাকিব নালাগে আৰু আমাৰ এতিয়া পৰ্যটকসকল কাজিৰঙা চিৰিয়াখানা সেইবিলাকলৈ আহে সেইবিলাক অহাটো বন্ধ কৰি থৈছে আৰু আমাৰ বহুতখিনি সমস্যা হৈছে ক'ভিড নাইণ্টিনে আমাৰ লকডাউন দিলে লকডাউনত আমাৰ খোৱা বোৱা ব্যৱস্থাৰ প্ৰতি অকণমান কষ্ট হৈছে দোকান পোহাৰবোৰ টাইম সময় বান্ধি দিছে সেইমতে খোলে সেইমতে মানে সময়ত যাব লাগে আৰু আমাৰ কেনিও কাৰো যাব নোৱাৰি ক'ভিডৰ সময়ত আমাৰ বহুত অসুবিধাত পৰিছোঁ আমি